আমাৰ অঞ্চলত সাপ্তাহিক বজাৰো বহে আৰু সাপ্তাহিক শুক্ৰবাৰে দিনটোত এখন সাপ্তাহিক বজাৰ বহে সেই বজাৰ বজাৰখনৰপৰা বহুতো দূৰ দূৰণিৰপৰা বেপাৰী অহা দেখা যায় তাত কিতাপৰ বেপাৰী চব্জি বেপাৰী ফল মূলৰ বেপাৰী আদি বহুতো দূৰ দূৰণিৰপৰা ব্যৱসায় কৰিবলৈ তেখেতলোক আহে শ্বপিং ব্যৱসায় কৰিবলৈ তেখেতলোক আহে সেই আৰু আমাৰ গাঁও আৰু অলপ আগত গৈ আৰু এখন ডেইলী বজাৰ বহে তাত তাতো বহু দূৰ দূৰণিৰপৰা ব্যৱসায় ব্যৱসায়ীসকল আহে সেই পৰ্যটন আৰু বহুতো পৰ্যটক ভ্ৰমণ আৰু পৰ্যটক আহে বহু দূৰ দূৰণিৰপৰা বজাৰ সমাৰ কৰি নিবলৈ আহে আৰু কিছু এই বজাৰত উপলব্ধ সামগ্ৰী এভাৰেষ্ট মূল্যৰ সামগ্ৰীৰ মানদণ্ড বহুতো সস্তা বিনিময় হ'লচেল ৰেটত কিছুমানে প্ৰদান কৰে সেই বহুতো চব্জি আনে যেনে জাতিলাও ৰঙলাও বেঙেনা আলু পিঁয়াজ আদি কৰি বহুতো চব্জি তেখেতলোকে হ'লচেল ৰেটত প্ৰদান কৰে এই বজাৰবোৰত উপলব্ধ সামগ্ৰী এভাৰেজ মূল্য আৰু সামগ্ৰী মানদণ্ড বহুতো কিছুমানে পাইকাৰী হিচাপত দিয়ে কিছুমানে হ'লচেল ৰেটত দিয়ে সেই সেই সামগ্ৰীখিনি বহুত মানুহে কিনি লৈ যায় এইবোৰ কম দামত কিনিবপৰা হয়নে এইবোৰ কম দামত কিনিবপৰা যায় তেখেতলোকৰপৰা কম দামত লৈ তেখেতলোকৰপৰা ল'ব পৰা যায় কিছুমানে হ'লচেল ৰেটত প্ৰদান কৰে